অঁ কোনে কৈছা অঁ সংগীতা কেনেকুৱা ভাল ন এই সেই আছোঁ আৰু যেনে তেনে আচ্ছা এই হেৰি নহয় কিবা প্ৰজেক্ট এটা আছে নেকি হেৰিয়াৰ এই যাদৱ পায়েঙৰ সম্পৰ্কত এনেকুৱা কিবা অঁ অঁ অঁ অঁ অই নাই কৰি নাই কৰা যাদৱ পায়েঙৰ সম্পৰ্কত এইটো নজনাটো দুখৰে কথা দেই মই থূলমূলকৈ তেওঁৰ বিষয়ে এইটোৱে জানো তেওঁ ঘৰ উত্তৰ লখিমপুৰ নে মাজুলীত হা তেওঁ মানে অস্থায়ী বননীকৰণৰ সম্পৰ্কত যথেষ্ট পদক্ষেপ লৈছে হা তাৰপৰা বহু ঠাইত তেওঁ এনেকৈ মানে সৰু সৰু হাবি বননীৰে একোখন একোখন সৰু সৰু অৰণ্য় বনাইছে এনেকুৱা ধৰণৰ কথাবোৰ ডিটেইলছ কিন্তু মই নাজানো দেই এই বেটাৰ আটাইতকৈ হ'ব কি জানিছা নাই আমাৰ কলেজ লাইব্ৰেৰীত এই সম্পৰ্কত আমি কিতাপ পাব পাৰোঁ কিন্তু দেই অঁ অঁ অঁ একো নাই একো নাই মই কিমান সময়ত তুমি যাব বাৰু কলেজলৈ অঁ কাইলৈ আকৌ বন্ধ চন্ধ কিবা আছে নেকি এই লাইব্ৰেৰীয়ান আকৌ লাইব্ৰেৰীয়ানটো বাৰু লাইব্ৰেৰীয়ানজন ঠিক সময়তে তাত যিকেইটা বোলে এম্প্লয়ি থাকে ৱৰ্কাৰকেইটা সেইকেইটা আকৌ কেতিয়াবা বৰ পলমকৈ আহে গতিকে আমি অলপ দেৰিকৈ চাৰে এঘাৰটামান বজাত গ'লেহে ভাল হ'ব নেকি আৰু আমাৰ ঘৰত ভাতো সোনকালে নহয় বুইছা নাই গতিকে লাহে ধীৰেহে যাম আৰু আৰু আৰু এটা আৰু কিতাপ পত্ৰ বিচাৰোঁতে তাত সময়ো লাগিব নহয় কিতাপ অজস্ৰ কিতাপ আছে নহয় হা লাইব্ৰেৰীয়ানগৰাকীয়ে যদি ফটকৈ উলিয়াই দিব পাৰে বাৰু ভালেই যদি উলিয়াই দিব নোৱাৰে তেতিয়া আকৌ আমিও বিচাৰিব লাগিবতো আৰু সেইকেইটা মই যে কৈছো ৱৰ্কাৰকেইটা সোনকালে নাহে আকৌ দেই গতিকে অকণমান পলমকৈ যোৱাই ভাল দেই অহ্ হ'ব বাৰু তেনেহ'লে হা